এনেই আছো তুমি কি কৰিছা

অঁ ভাল কথা আৰু যাম আকৌ যাবা ক'ত যাবা

চাবা আকৌ তোমালোকে মিলাই মেলি মই য'তে হ'লে যাম বাৰু

ওচৰত যোৱা নাই দূৰত যাবাও

অঁ ক'বা তুমি তুমি ক'বা কিছুমানক ময়ো ক'ম বাৰু জিয়ম মানুহ

অঁ দেৰি হ'লে বাছ লাগিব নহয় অঁ অঁ চিনাকি আছে যদি পাতি চাবা

কিমান ধৰিব বাৰু এনেই পোন্ধৰ বিশটামান ধৰিব চাগে নি বাৰু

খোৱা বোৱা যে কৰিলোঁ কৰিলা

কিহেৰে খালা অঁ আমিও এনেকেই ৰুটি খালোঁ মই ভাত নেখালো

বাকী ঘৰত চবৰে ভালেই আৰু

হয় চব ওলাইছে নে

অঁ আগতে গৈছোঁ তুমি নাই যোবা নি অঁ মই গৈছো বাৰু

অঁ অঁ অঁ উলিয়াবি ময়োও উলিয়াম বাৰু অঁ খোৱা বোৱাও হেৰি কৰিব লাগিব নহয় মিলাব লাগিব খোৱা বোৱাবােৰ মিলাব লাগিব নহয় কি কি খায় কি কি নাখায় চবেই

অঁ গাহৰিকে নিব লাগে নহ'লে

শাক পাত নিব লাগে আৰু দাইল কবি ছবি নিব লাগে চালাদ বনাব লাগিব দাইল নাখাই দেখুন

অঁ সেইটোকে কথা হয় আকৌ পাঁচশমানকে বেছি ওলালে মানে

ওলাবই চাগে এতিয়া ডিচেম্বৰ নহয় চব ওলাব

অঁ মিলাই মিলি চোৱা আৰু ধেৰ মানুহ লগ'লে অলপ

হেই চব যদি যায় তেতিয়া আৰু ডাঙৰখনে ল'ব লাগিব বেছি ন'গলে তেতিয়া উইঙ্গাৰখন লৈ ল'ম আৰু

চব নগ'লে তোমালোকৰ ফেমিলি যাম আমাৰ ফেমিলি গৈলেও হ'ব যদি যদি কোনো নোলায় তেতিয়া তোমালোকৰ ফেমিলিটো আৰু আমাৰ ফেমিলিটো যামগৈ অঁ বেছি দূৰোঁ নহয় ক'তো যোৱাও যোৱা নাই ক'তো যোৱাও হোৱা নাই ডিচেম্বৰত

যাবই হ'ব এতিয়া ডিচেম্বৰ মাহ

অঁ ডিচেম্বৰ মাহতে

আজি কথাটো পাতি ল'ম নিকি ন নহ'ব এই দুদিন দুদিন সেইটো আকৌ এইটো বছৰতে যাম গৈ আৰু আগতে নক'লা আকৌ

হ'ব ডিচেম্বৰ এই জানুৱাৰীতে যাম গৈ আৰু ন অঁ অঁ হ'ব মিলাই মিলি ক'বা